মানুহৰ ঘৰত বিভিন্ন ধৰণৰ পানীয়জাতীয় জোল প্ৰস্তুত কৰা হয় সেইসমূহৰ ভিতৰত আমাৰ ঘৰতো কিছুমান পানীয়জাতীয় জোল প্ৰস্তুত কৰা হয় সেইসমূহ হ'ল এই যেনে মচুৰ দালি মাটি দালি ৰহৰ দালি আৰু মগু দালি বুটৰ দালি মটৰৰ দালি আৰু ভেবেলিলতা তৰকাৰী মানিমুনি জোল মূলাপাতৰ তৰকাৰী মাছৰ জোল ভোট জলকীয়াৰ জোল বিহ জলকীয়াৰ জোল আৰু কাচকলৰ জোল আৰু সেই মাংসৰ ভিতৰত খাহী মাংসৰ জোল পাৰ মাংসৰ জোল হাঁহৰ মাংসৰ জোল আৰু লোকেল মুৰ্গীৰ জোল এইসমূহ